হেল্ল' হেল্ল' পুটুলী অঁ অঁ অঁ বিহু পালেহিয়েতোন হেৰি পিঠা ন অঁ অঁ বিহু পালেহিয়ে অঁ আগতীয়াকৈ খুন্দিলেহে ভাল হ'ব মই আকৌ ভালদৰে নাজানোৱেই নহয় এতিয়া কাক কি পিঠা বনাবা অঁ অঁ ঠিক আছে অঁ তিলপিঠাটোতো মই একেবাৰেই নাজানো মোক হ'লে শিকাই দিবা দেই অঁ অঁ অঁ মই লৈ যাম বাৰু গুড় লৈ যাম তিল চবেই লৈ যাম আৰু নাৰিকল লৈ যাম মোক শিকাই মেলি দিবা দেই মোৰ আকৌ বনালে ভাগি ভাগি যায় পিঠাখন বৰ ভাল নহয় বনালে অঁ ঠিক আছে মই লৈ যাম বাৰু অঁ অঁ কি ক'লা অঁ অঁ অঁ জুইতে বনাম অঁ অঁ তেৱা তেৱাতে তেৱা আছেনে তোমালোকৰ তাৱা আছেনে তোমালোকৰ অঁ মোৰখন লৈ যাম অঁ অঁ অঁ মোৰখনো লৈ যাম দুইজনীয়ে দুখনত বনাম আৰু অঁ ঠিক আছে দিয়া অঁ হ'ব